আমাৰ ঘৰৰ পৰিয়ালৰ কথা আমি মা পাপা আমাৰ ট'টেল ঘৰৰ মানুহ হৈছে দহজন মা পাপা ককাই ভাই আমি পাঁচজন আমাৰ ছোৱালী নাই আমি পাঁচটা ভাই ককাই তাৰ পৰা দুজনী তিনিজনী বৌ এতিয়াতো আকৌ তেওঁলোকৰো ল'ৰা ছোৱালী হ'ল দুজন দাদাৰ দুটা দুটা এহাল এহাল ল'ৰা ছোৱালী তেনেকৈ আমাৰ দহজন বাৰজন আৰু ট'টেল ফেমেলী তেনেকৈ তেন তেনেকেই আৰু এতিয়া অসমীয়া তেনেকেই আমি পাতিলোঁ তাৰ পিছত ডাঙৰ দাদাহেঁতে ভালেই আছে এতিয়া তেওঁলোকেও নিজৰ নিজৰ কাম কাম বন কৰিছে মইও এতিয়া নিজৰ পঢ়ি শুনি নিজেও কিবা এটা কৰি আছো আৰু এতিয়া তেনেকেই আমাৰ ছাব্বিছ বছৰলৈকে হ'ল আৰু মোৰ তেনেকেই এজন দাদা আমাৰ চাৰি নম্বৰ দাদাজন এটা এক্সিডেন্টতে তেওঁ ঢুকালে ঢুকুৱাৰ পিছৰ পৰাই অকণমান আমাৰ ঘৰত মানে অকণমান কিবা এটা বেলেগ এটা পৰিৱেশ আহিলে আৰু অলপ বেয়া লগা পৰিৱেশ এটা মাও তেতিয়াৰ পৰা অকণমান মনটো বেয়া লগাকে থাকে তেনেকেই হ'ল তিনি চাৰিবছৰ এতিয়া অকণমান চবৰে এডজাষ্ট হৈছে মাৰটো এতিয়ালৈকে হোৱাই নাই এতিয়াও বহুতখিনি আছে চব সময় আমিও যদি কেতিয়াবা অকণমান দেৰি হয় আমাৰ মাৰ লগে লগে একদম ফোনৰ ওপৰত ফোন মাৰে তেনেকেই মাৰ চিন্তা লাগে মাও অকণমান এতিয়া আগৰ লেখিয়া নাই আগতে যেনেকুৱা আছিলে পাপাও অকণমান চিন্তাই চিন্তাই অকণমান এতিয়া বুঢ়া হৈছে আৰু চিন্তা এতিয়া চবৰ কৰিব লগা হয় কৰে এতিয়া আমিও তেনেকৈ থাকোঁ তেনেকুৱা আমাৰ পৰিয়ালটো তেনেকুৱাই আৰু লাহেকৈ আমি যেতিয়া আমি ছয় সাত বছৰ আছিলোঁ মই সাত বছৰমানত মই স্কুলত যোৱা মই স্কুলত যোৱাৰ পৰাই তেতিয়াই লগ বন্ধু কিছুমান লগ পোৱা হ'ল ঘৰৰ ওচৰৰো আছিলে কেইবাজন তাৰ পৰা সিহঁতক লগ পালোঁ আৰু লগ পোৱাৰ পিছত আমি অকণমান ইণ্ডিপেণ্ডেন্ট হ'লোঁ যেনেকৈ অকমান বাহিৰত ওলাই হাঁহি ফূৰ্তি লগ বন্ধুৰ লগত লগ পোৱা খেলা ধূলা কৰা তেনেকৈ আমি স্কুল যাওঁ আমিতো স্কুল গৈছিলোঁ চাৰে সাতটামান বজাত ঘূৰি আহোঁ দুটা বজাত তাৰ পৰা আহি আমাৰ টাইম হয় খেলা ধূলাত খেলাৰ টাইম ইষ্টাৰ্ট হোৱাৰ লগে লগে আৰু আমিতো আমাৰ ঘৰৰ ওচৰত দুটা ফিল্ড আছিলে খেলিবলৈ এটা হৈছে আমাৰ ঘৰৰ আগফালে আৰু এটা হৈছে আমাৰ ঘৰৰ পিছফালে তাৰে লগত এটা আমাৰ লগৰ এজনৰ ঘৰ আছিলে বহুত ডাঙৰ কম্পাউণ্ড তাত আমি তাত যেতিয়া আমি যাওঁ তাৰ কথাটো ধেৰ কাহিনী আৰু তাত গৈ আমি মাৰ্বল খেলোঁ কেৰম খেলোঁ আৰু ধেৰ কিবা কিবি তাৰ পিছত আগতেই আমি কি কৰোঁ ডাঙৰ ডাঙৰ ল'ৰাবিলাকৰ লগত খেলি খুব ভাল পাওঁ সিহঁতে আহে কলেজ পঢ়িবলৈ বেলেগ বেলেগ জেগাৰ পৰা ওচৰতে ডাঙৰ ফিল্ড এখন আছিলে তাতেই তিনিটামান আঢ়ৈটা তিনটামানৰ পৰাই ষ্টাৰ্ট হয় আৰু পুৰা বিছ ত্ৰিছজন ল'ৰা ক'ৰ ক'ৰ পৰা আহে আমিতো সৰু সৰু আৰু লগাই আমি চাই থাকোঁ বা সিহঁতে ক্ৰিকেট খেলিব কি চিঞৰ বাখৰ সেই চাই চাই চাই চাই ফূৰ্তি লওঁ তেনেকৈ তাৰ পিছত আমিও খেলিব ধৰিলোঁ সেইখন ফিল্ডত আমাৰ ফিল্ডখনৰ পিছফালেই এটা ডাঙৰ ঘৰ আছিলে আমি যেতিয়াই ছিক্স মাৰোঁ সেই ঘৰখনত যদি পৰে আৰু বল কেতিয়াও ঘূৰাই নিদিয়ে আমি যিমানেই খুজিলেও নাই নিদিয়ে আৰু নাই নাই নহ'ব তহঁতৰ বল এনেকুৱা নিদিওঁ আৰু সেই লগ বন্ধুৰ লগত তেনেকৈ তাত বহুত দিন খেলিলোঁ তাৰ পৰা খেলোঁতে খোলোঁতে তেনেকেই আমি চেভেন এইট পালোঁ চেভেন এইট পোৱাৰ পিছত যিমানেই মডাৰ্ণ হৈ গৈছে সিমানেই লগ বন্ধুবিলাক অকণমান কমি কমি কমি কমি গৈছে তাৰ পৰা তেনেকৈ নাইন টেনত নতুন বন্ধু পালোঁ আকৌ নাইন টেনত নতুন বন্ধু পোৱাৰ পিছত সিহঁতৰ জেগা বেলেগ সিহঁতে থাকে ক'ৰবাত তেনেকৈ লাহে লাহে লাহে লাহে কিছু লগ বন্ধু নাইকিয়া হৈ গৈছে হৈ গ'ল লাহে লাহে তাৰ পৰা তেনেকৈ কৰি কৰি টেন পাছ কৰিলোঁ টেন পাছ কৰাৰ পিছত নতুন বন্ধু লগ পালোঁ কলেজত তাৰ পিছত আৰু কি খেলা ধূলা নাইকিয়া হৈ গ'ল ক'তোৱেই নাই য'ত যাওঁ খেলা ধূলা নাই তাৰ পিছত মোবাইলতেই খেলিব লগা হয় মোবাইলতেই খেলোঁ আৰু লগ বন্ধু চবেই মিলি খেলি থাকোঁ কেৰম খেলোঁ অনলাইন ক্ৰিকেট খেলোঁ তাতো আকৌ পৰীক্ষা আহে পৰীক্ষা অহাৰ লগা লগে খাব আৰু গালি ঘৰত চবৰ খেলি তেনেকৈ মা পাপাৰো গালি খাওঁ গালি খায় খায় খায় খায় নিজৰ লগত লগৰকেইটাও গালি খাবলগা হয় তেনেকুৱা সিহঁতৰ মা পাপাও আমাক ধেৰ গালি দিয়ে তেনেকুৱা গালি খায় খায় মৰমো কৰে তহঁতি কিয় নপঢ় পঢ়িব লাগে এতিয়া আমাৰ আৰু তেতিয়া ক'ত আৰু বেলেগ মন তেতিয়া যিমান যি ক'লেও অকল খেলা ধূলা ঘূৰি ফুৰা সৈ ফালে সেইফালে অকল সেইবিলাকেই ভাল লাগে যিমান কয় আমি সিমান কৰোঁ যিমান কয় আমি সিমান কৰোঁ যদি কয় তহঁতি এইফালে যা আমি মনে মনে শুনি সিফালেদি যাওঁগৈ তেনেকৈ লগ বন্ধুৰ লগত তেনেকুৱা ধেৰ মজা কৰিলোঁ স্কুলতো যাওঁ স্কুলতো মাষ্টৰহেঁতে মাক পাপাক লৈ আহি পেলাই মা পাপাৰ ছিগনেচাৰ মাৰিবলৈ কয় আমি নিজেই ছিগনেচাৰ মাৰি লৈ যাওঁ ছিগনেছাৰ লৈ গৈ কেইবাবাৰ ধৰাও পৰিছোঁ তেনেকৈ তেনেকৈ খুব মজা কৰিলোঁ লগ বন্ধুৰ লগত এতিয়া এতিয়া কি আৰু এতিয়া অকল অলপ ডাঙৰ হ'লোঁ এতিয়াতো প্ৰায় লগ বন্ধু তেনেকুৱা নাইকিয়াই হৈ গ'ল লগ বন্ধু নাইকিয়া হ'ল খেলা ধূলা নাইকিয়া হ'ল এতিয়া আকৌ নিজৰ কেৰিয়াৰো কেৰিয়াৰৰ চিন্তা সোমালে কি কৰোঁ কি নকৰোঁ এইফালে সেইটো কৰিব লাগে নকৰিলেও নহ'ব আকৌ কেৰিয়াৰৰ চিন্তা এনি টাইমেই থাকে কেৰিয়াৰটো নাপালেটো নহ'বই বয়স এনেকৈ হৈ হৈ গৈ আছে তেনেকেই লগ বন্ধুবিলাকো একেই চিন্তা কেতিয়াবা যদি ভুলে ভালে লগ পাওঁ একেখিনিয়েই কথা সিহঁতৰো কি কৰিম এতিয়াতো আমি ডাঙৰ হৈ গৈছোঁ কিবা এটা কৰিবই লাগে কি কৰোঁ কোনোবা কোনোবা কয় এনেকুৱা এনেকৈ কৰোঁ নেকি আকৌ ভাবোঁ সেইটো ঠিক হ'বনে নাই আকৌ সিটোৱে ক'ব আহ এইটো কৰোঁ নেকি সেইটোতো ভাল লাগে দুদিনমান যায় আকৌ দেখোঁ তাত কোনো ফিউচাৰ নাই আকৌ থৈ দিওঁ তাৰ পৰা আকৌ চাওঁ কিবা এটা তেনেকেই ভাবি থাকোঁ ভাবি ভাবি ভাবি ভাবি নিজৰ কামটোতো কৰিবই লাগিব তাতো ভালকৈ কোনো চিন্তা লাগি থাকিলে সেইখিনিও নহয় কৰি থাকোঁ আৰু তেনেকেই লগ বন্ধুবিলাকেও তেনেকুৱাই ভাবি থাকে ঘৰৰ পৰাও একেখিনি কথাই কয় কৰ যি কৰ ভালকৈ কৰ সোনকালে কৰ তহঁতৰটো সময় গৈ আছে সময় থাকোঁতেই যি কৰ কৰ সময় গুচি গ'লেনো ক'ত পাবি দাদাই ক'ব আকৌ মায়ে ক'ব বাবাই ক'ব কৰিব লাগিব মই কি কৰোঁ কি নকৰোঁ একোৱেই বুজি নাপাওঁ তেনেকেই হয় আৰু বহুত কথাই ভাবিব লগা হয় ভাবোঁ কৰোঁ